কিতাপ এখন পঢ়ি শেষ কৰিবলৈ সাধাৰণতে কিমান সময় লয় সেইটো নিৰ্ভৰ কৰে কিতাপখনৰ আকাৰৰ ওপৰত যদি সৰু আকাৰৰ কিতাপ হয় তেনেহ'লে অতি সোনকালেই মই পঢ়ি শেষ কৰিব পাৰোঁ আৰু যদি কিতাপখনৰ আকাৰ ডাঙৰ হয় তেনেহ'লে কিছু সময় লাগে পঢ়ি শেষ কৰিবলৈ মই একেৰাহে কিমান ঘন্টাৰ বাবে পঢ়িব পাৰোঁ সেইটো আচলতে নিৰ্ভৰ কৰে মোৰ ব্যস্ততাৰ ওপৰত যদি মোৰ কোনো ব্যস্ততা নাথাকে তেন্তে মই একেৰাহে বহু সময় মই কিতাপ পঢ়িব পাৰোঁ উপন্যাস এখন আৰম্ভ কৰিলে শেষ নোহোৱা পৰ্য্যন্ত ভাল নালাগে একেৰাহে একেবাৰতে পঢ়ি শেষ কৰিব পাৰিলেহে মনটো ভাল লাগে কিন্তু বৰ্তমান মোৰ নিজৰ ঘৰুৱা পাৰিবাৰিক ব্যস্ততাৰ বাবে ঘন্টাৰ পিছত ঘন্টা বহি পঢ়িবলৈ সময় নাথাকে পঢ়াৰ বাবে মোৰ কোনো মাহিলী সাপ্তাহিক লক্ষ্য তেনেকুৱা একো নাই মাত্ৰ এটা কথাই ভাৱোঁ দৈনিক কিবা এটা নতুন কিবা এটা পঢ়িব পাৰিলে বা জানি পঢ়ি নিজকে কিবা এটা জ্ঞান লাভ কৰিব পাৰিলে সেয়াই মোৰ কাৰণে বহুত ডাঙৰ কথা বৰ্তমান সময়ত